মই সাধাৰণতে বাস্তৱৰ ওপৰত ভিত্তি কৰি বাস্তৱৰ লগত সংগতি ৰাখি লিখাৰ চেষ্টা কৰোঁ এই লিখনিৰ জৰিয়তে সমাজত বাস্তৱ ক্ষেত্ৰত যিবোৰ ঘটনা চলি থাকে সেইবিলাকে মই কল্পনাৰ ৰহণ সানি মই আনক দেখুৱাব খোজোঁ আনে মোৰ কথা বুজক মোক জানক সেইটো ভাবিয়েই মই কিছু কিছু বাস্তৱৰ লগত সংগতি ৰাখি কাল্পনিক চৰিত্ৰৰ ৰহণ সানি মই মই লিখনিবিলাক মই লিখোঁ